আচলতে মোক সুখী কৰাৰ উপায় হৈছে প্ৰথম কথা মই ফুৰি যথেষ্ট বেছি ভাল পাওঁ নতুন নতুন জেগাত গৈ ভাল পাওঁ যাচলতে বিশেষকৈ মই পাহাৰীয়া জেগা বা এনেকুৱা হিলছ এৰিয়া বিলাকত গৈ ভাল পাওঁ কিয়নো সেই সেই জেগাবিলাক আচলতে ব্যতিক্ৰম হয় অলপ আমি দৈনন্দিন যিবিলাক জেগাত থাকোঁ যা যান জঁটৰ পৰা আৰম্ভ কৰি বিভিন্ন হুলস্থুল বা এটা বেলেগ এটা পৰিৱেশ হয় কিন্তু সেইবিলাকৰ পৰা অলপ আঁতৰি বেলেগ এটা জেগাত গৈ বেলেগ এডোখৰ মানুহক লগত চিনা পৰিচয় হৈ সম্পূৰ্ণ ভৈয়ামতকৈ সম্পূৰ্ণ পৃথক এটা জেগাত পাহাৰীয়া জেগাবিলাকত গৈ ভাল লাগে তাৰ মানুহবোৰ ভাল লাগে আৰু বিশেষকৈ যিহেতু ধূলি বালি বা বিভিন্ন প্ৰদূষণৰ পৰা আঁতৰি থকা হয় সেইবোৰ জেগাত তাৰবাবে ভাল লাগে তাত মনটো বহুত বেছি ভাল লাগি যায় কেইদিনমানৰ আগত মই গৈছিলোঁ অৰুণাচল প্ৰদেশৰ দং ভেলী নামৰ এটা জেগাত য'ত আচলতে একেবাৰে মানুহৰ জনসংখ্যাতো নাইয়েই তাৰোপৰিও তাত কোনো ধৰণৰ নেটৱৰ্ক পোৱা নেযায় য'ত কেৱল প্ৰকৃতিৰ লগত থাকিব পৰা যায় কিছু সময় আমি তাত তিন দিন পাৰ কৰিছিলোঁ লগৰ সমনীয়াৰ লগত গৈছিলোঁ তাত এটা ভাল কথা এটাই আছিলে যে কোনো ধৰণৰ নেটৱৰ্ক নাছিলে তাৰবাবে আমি ফ্ৰেণ্ডছখিনিৰ লগত বা বন্ধুখিনিৰ লগত বহুত ভাল টাইম পাৰ পাইছিলোঁ সকলোৰে মাজত এইখিনি এটা ভাল অভিজ্ঞতা আছিলে খুব ধুনীয়া পৰিৱেশ খুব মনটো ভাল লাগি যোৱা পৰিৱেশ ঠাণ্ডা পৰিৱেশ মানুহৰ পৰা আঁতৰি সমাজৰ পৰা আঁতৰি নিজৰ মাজত প্ৰকৃতিৰ মাজত গতিকে সেইখিনি বহুত ভাল লাগিছিলে নতুন নতুন জেগা ফুৰি নতুন নতুন নতুন জেগা বিচাৰি কিছুমান অভিজ্ঞতা হ'ল্ড কৰি ভাল লাগে ইয়াৰোপৰিও নতুন নতুন জেগাৰ নতুন নতুন খাদ্য বেলেগ বেলেগ পৰম্পৰাগত খাদ্যসমূহ ভাল লাগে বিভিন্ন জেগাৰ এইবোৰ টেষ্ট লৈ ভাল লাগে নৰ্থ ইষ্টেই হওক বা অন্যান্য ৰাজ্যবিলাকৰে যিবিলাক থলুৱা ভা থলুৱা খাদ্য বা পৰম্পৰাগত খাদ্য সেইসমূহ খাই সেইসমূহৰ সোৱাদ লৈ ভাল লাগে আৰু ভা সুখী কৰিব পৰা আৰু যথেষ্টখিনি আছে শ্বপিং কৰি বা বজাৰ কৰি ভাল পাওঁ নতুন কাপোৰ কিনি বা নতুন বস্তু কিনি ভাল লাগে নতুন নতুন যিকোনো বস্তু নতুন নতুনত্বই আকৰ্ষণ কৰে ভাল লাগে ফুৰি ভাল লাগে মই খাইও বহু বেছি ভাল পাওঁ শুই ভাল পাওঁ নতুন নতুন কিতাপ বা নতুন গ্ৰন্থ উপন্যাস ইত্যাদি পঢ়ি ভাল লাগে মনোৰঞ্জনৰ বাবে বিভিন্ন ধৰণৰ টিভিত বিভিন্ন ধৰণৰ মনোৰঞ্জনৰ লগত জড়িত প্ৰগ্ৰেম কিছুমান চাই ভাল পাওঁ ম'বাইলতে হওক বা টিভিতে হওক এনেকুৱাবোৰ বস্তু ভাল লাগে সেই বিলাকেই আৰু নিজৰ মানুহ বিলাকৰ মাজত নিজৰ ভাল লগা মানুহবিলাকৰ মাজত সময় অতিবাহিত কৰি বা মনৰ কথা কৈ ভাল লাগে এনেদৰেই মোক সুখী কৰা এইবিলাকেই উপাই এইবিলাকেই কাৰণ সুখী থকাৰ সদায় পজিটিভ থাকি ভাল পাওঁ পজিটিভ বস্তুবোৰ চাই ভাল পাওঁ তেনেদৰেই সেইখিনিয়েই হৈছে মোক সুখী কৰাৰ উপায় বা কাৰণ